আমি সৰুৰ পৰা আমি হাল বোৱা মানুহ খেতি কৰা মানুহ আমি পথাৰত আগতে নাঙল ধৰি কেঁকোৰা ধৰি কেইবাটাও ককাই ভাই মানে হাল বাইছিলোঁ আমি তিনিহাল চাৰিহাল হাল বাওঁ হাল বাওতে সদায় পাছৰ হাল গৰুৱে আগৰ হালৰ মানুহকেইটাক মানে বোকা ছটিয়াই বোকা ছটিয়ালে আমি সেই ল'ৰাকেইটাক কেনেকুৱা এই হেৰিয়া পোৱালিকেইটানে গাহৰি পোৱালিকেইটানে বোকা লাগি গোটেই মূৰত মূৰলৈকে বোকা লৈ আহোঁ তেতিয়া আমি আহি পিনে পোনে পোনে আমি ঘৰলৈ নাহোঁ ক'লৈ যাওঁ প্ৰথমতে পুখুৰীটোলৈ যাওঁ পুখুৰীত গৈ পিনে কি কৰোঁগৈ আমি তাত পৰি দিওঁ পুখুৰীত পৰোঁ সাঁতোৰো খুব সাঁতুৰি ইমান দেৰিলৈকে আমি সাঁতোৰো গোটেই ৰ'দটো যেতিয়ালৈকে নাযায় তেতিয়ালৈকে আমি সাঁতৰিয়ে থাকোঁ সাঁতুৰি সাঁতুৰি আমাৰ পাছত চকুবিলাক ৰঙা পৰে কাণত বোকা সোমায় আকৌ উঠিলে জোকে খায় এইবোৰ কৰি থাকোঁতে কৰি থাকোঁতে গোটেই দিনটো সময়টো পাছ কৰি আমি ঘৰলৈ যেনে তেনে আহি মানে গধূলি ওলাওঁ